হেল্ল' দাদা মই মানে তাৰমানে আপোনাৰ উবেৰ এপটোৰ পৰা আপোনাৰ গাড়ী এখন বুক বুক কৰিছিলোঁ চন্দ্ৰপুৰলৈ যাবলে এতিয়া গাত আপোনাৰ তেতিয়া বহুত টাইম হৈ গ'ল আপুনি এতিয়াও আহি পোৱা নাই আপুনি কৈছিলে কি আধা ঘণ্টাৰ ভিতৰত নিদিষ্ট ঠাইলৈ আহি পাম বুলি কিন্তু আপুনি এতিয়া প্ৰায় এঘণ্টা ওচৰা ওচৰিয়ে হ'ব আৰু মোৰ আৰু আপোনাৰ দেৰি হৈছে সোনকালে যাব লাগে সেইটো কাৰণে আপুনি এতিয়া ক'ত আছে ভালকে কওঁক মোক মোৰ দেৰি হৈ আছে সোনকালে যাব লাগে মই আপুনি যদি নোৱাৰে মোক কৈ দিয়ক মই বেলেগ কেনেবা ব্যৱস্থা কৰি মই গুচি যাম নহ'লে আপোনাৰ কাৰণে এনেকে ৰখি থাকিলে মোৰ বহুত বেছি দেৰি হৈ যাব তাৰকাৰণে মোৰ কামো ন'হব সেইকাৰণে আপুনি যদি পাৰে পাৰাপক্ষত আপুনি মোক যদি আহিব নোৱাৰেও তথাপিও মোক জনায় দিলে হ'ল মই কেনচেল কৰিব বিচাৰিম এইটো এতিয়া